অ হেল্ল' কওকচোন অ হয় ক'ৰ পৰা কৈছে আপুনি অ অ বাইদেউ কওক অ ৰাতিপুৱা অলপ অসুস্থ আছিলে বাৰু তেনেকৈ দিছিলোঁ অ তে ৰাতিপুৱা মানে তেনেকৈ একো অসু ইমান বেছি অসুস্থ নাছিলে আকৌ সেইটো কাৰণে স্কুল পঠাইছিলোঁ

অ তেনেকৈ এনে ভাত আৰু হেৰি আলুভাজা খাই গৈছিলে অ মই ঘৰত নাই নহয় মই অ মই ডিউটিত আহিলোঁ আকৌ অ মই তেতিয়াহ'লে হেৰি কৰোঁ ড্ৰাইভাৰ এজনকে পঠাই দিওঁ অ অ সেইটোৱে কৰিব লাগিব অ অ হ'ব দিয়ক অ